হাঁহ কুকুৰা পালনৰ কাৰণে সদায় ভাল জাতৰ কুকুৰা আনিব লাগে কুকুৰা আনোতেই সদায় ডাঙৰ ডাঙৰ পোৱালি চাই আনিব লাগে নহ'লেও কণীটো ডাঙৰ হ'লেও পোৱালিবোৰ ডাঙৰ ডাঙৰ হয় ভাল জাতটো ভাল হয় কুকুৰা আমাৰ ইয়াত ব্ৰইলাৰ কুকুৰা পুহিবলৈ হ'লে বহুত দিগদাৰ হয় সময়মতে ফেন দিব লাগে পানী দিব লাগে দানা দিব লাগে সেইকাৰণে আমি ব্ৰইলাৰ কুকুৰা নোপোহো কে আমি কেতিয়াবা সোণালী কুকুৰা আনি পোহো পুহিলেও তাতো লাইট লাইট দিব লাগে দানা পানী দিব লাগে তথাপিতো ব্ৰইলাৰ কুকুৰা নিচিনা আপডাল কৰিব নালাগে

লোকেল কুকুৰাটোতো বেছি ভাল হ'লেও লোকেল কুকুৰাজন ডাঙৰ জাতটো হ'লে মানে লোকেল কুকুৰাও ডাঙৰ জাত হ'লে মানে পোৱালিও ডাঙৰ ডাঙৰ হয় পোৱালিও কণীও ডাঙৰ ডাঙৰ পাৰে আৰু সেই পোৱালিকিটাও ভাল হয় আমি সেইকাৰণে লোকেল কুকুৰা লোকেল কুকুৰাকে আনি পোহো লোকেল কুকুৰা পুহিলে একো আপডাল কৰিবলৈ দৰকাৰ নাই তাক আমি পোৱালি উলিয়াই ধুনীয়াকে দুদিনমান আপডাল কৰিলেই তাক মেলি দিব পাৰোঁ কোনো ডেনা চেনা আনি খোৱাবৰ দৰকাৰ নাই চাউল কেইটামান চটিয়াই দিলেই হয় নহ'লেও চুৱা ভাত টুৱা ভাত খায় য'তে ত'তে বাৰীত খুচৰি মেলি সেনেকেই খাই থাকে সেইকাৰণে লোকেল লোকেল হাঁহ কুকুৰা আমি পুহি ভাল পাওঁ লোকেল বস্তুৱে মানুহ পুহিব লাগে লোকেল বস্তুৰ কণী কণীৰো ভিটামিন কণীত ভিটামিনো আছে সেইকাৰণে আমি লোকেল কুকুৰা পোহাটোৱে ভাল সেইকাৰণে আমি ব্ৰইলাৰ নুপুহি লোকেল কুকুৰাকে আনো পূৰা লোকেল কুকুৰা আজিকালি লোকেল কুকুৰাটোৱে সকলোৱে বিচাৰে লোকেল কুকুৰাটো কণীটো খাই মানুহে ভিটামিন হয় সেইকাৰণে কয়লাৰো পুহিলেও লাভ আছে তথাপিতো ব্ৰইলাৰ ফাৰ্ম ডাঙৰ হ'লেহে আৰু খাটনিও বেছি ডাঙৰ হ'লেহে তাত মানুহ লাগি থাকিলেহে বইলাৰ উঠিব আমাৰ লোকেল কুকুৰাটো এনেকেই য'তে ত'তে চৰিয়ে লোকেল কুকুৰা ডাঙৰ হয় লোকেল কুকুৰাক আমি আমি ভালকে ৰাখিলে চাং টাং পাতি ভালকে ৰাখিলে বেমাৰ আজাৰো ইমান নেপায় আৰু সদায় গঁৰাল চৰাল শাৰী চাফ চিকুণ কৰি ৰাখিব লাগে পূৰা কুকুৰা আৰু হাঁহ সদায় ছমাহৰ ছমাহৰ মূৰে মূৰে ভেকচিন দিয়াই থাকিলে আৰু ভাল তেতিয়া কুকুৰাৰ বেমাৰ আজাৰো একো নহয় সেইকাৰণে কুকুৰা আমি ভেকচিন ছমাহৰ মূৰে মূৰে দিয়াই থাকোঁ সেইকাৰণে আমাৰ কুকুৰাৰ বেমাৰ আজাৰো তেনেকে নাই আমাৰ পৰাও এতিয়া বেলেগে জাত আমাৰ কুকুৰাৰ জাতটো ভাল কাৰণে এতিয়া আমাৰ পৰা বহুতে সঁচ কুকুৰা কণী নি বেলেগ কুকুৰাক উমনি দি পোৱালি উলিয়াই ভাল সঁচ কৰিছে সেইকাৰণে আমাৰ কুকুৰা সঁচটো ভাল আমাৰ লোকেল সঁচটো আমি আনোতেই ভালকে ভাল জাতৰ পোৱালি আনিছোঁ আৰু সেইকাৰণে আমাৰ কুকুৰা জাতটো ভাল কাৰণে ভাল এতিয়া কণীও পাৰে ডাঙৰ ডাঙৰ আমাৰ সেইকাৰণে কুকুৰা পোৱালিবোৰ ডাঙৰ ডাঙৰ হয়